অঁ মই ভ্ৰমণ কৰিব গৈছিলোঁ গুজৰাট পাৰ হৈ শিলভাষা বুলি কোৱা ঠাইখিনিৰপৰা অকণমান আগত সাগৰ আছে সাগৰৰ পাৰত গৈছিলোঁ মাছ ধৰিলোঁ আৰু কি আছিলে সাগৰৰ পানীবোৰত অলপ খোজকাঢ়িলোঁ আৰু উট উট উটৰ পিঠিত উঠিলোঁ আৰু সেই ওচৰতে আছিলে মানে কি এনেকুৱা মাছ মৰিয়াবোৰে মাছবোৰ বালিতে শুকুৱাইছিলে বামলা মাছবোৰ সেইবোৰ চালোঁ ভাল লাগিলে বহুত আৰু আমাৰ অসমৰ মানুহ পাইছিলোঁ লগ সেইটো ভাল লাগিলে ধুনীয়া কথা বতৰা পাতিলোঁ আৰু মহাত্মা গান্ধীয়ে আগত যিখন জেলত আছিলে সেইখন জেল দেখিলোঁ সেইখন চাই বহুত ভাল লাগিলে মৈদামবোৰ চালোঁ ভাল লাগিলে কেনেকৈ মানুহবোৰক হেৰি কৰিছিলে সেয়াই বহুত ভাল লাগিলে